অঁ এইটো ডক্তৰ মৌচমী গোঁহাই হ'ব নেকি এতিয়া কেইটা বজাপা মানে চাব পেচেণ্ট আছিলে অঁ মোৰ আইতাগৰাকী আছিলে তেওঁৰ মানে চকুৰ প্ৰব্লেম হৈ আছিলে তো দেখাব লাগে মানে কিমান বজাৰপৰা বহিব অঁ কি কিন্তু কাইলৈ মানে নহ'ব তো পিছবেলা টাইমত হ'ব নেকি ৰাতিপুৱা টাইমত নহয় কেনে নেকি আৰু তেখেতৰ ফিজ মানে কিমান হ'ব

আচ্ছা হ'ব তেন্তে ধন্যবাদ বাৰু অঁ অঁ